হেল্ল' অঁ এইটো এই ৱাইন শ্বপৰ হয়নে বাৰু আচ্ছা এই আপোনালোকৰ ৱাইনশ্বপত কি কি ব্ৰেণ্ডৰ হেৰি আছে থলুৱা ভিতৰত কি কি হ'ব এইটো সাজৰ বে সাজৰ ব্ৰেণ্ডটো কেনেকুৱা এইটো আপোনাৰ ফুলটো আচ্ছা আৰু বাকী অঁ অঁ অঁ এই মোক অলপ দৰকাৰ হৈছিলে তেতিয়া থলুৱাটো অলপ আনিব লাগিব অঁ এই ল'ব লাগিব চাগে তাৰপৰা এইটো আপোনাৰ হাইচ এইটো আপোনাৰ চিগনেচাৰটো আছে নাই চিগনেচাৰ এক কাৰ্টুনমান লাগিব অঁ পে'মেণ্টটো মই এইটো হেৰি গুগুল পে'তে দিব লাগিব অঁ অহা কালিলৈ লাগিব নাই দি আহিলে ভাল হ'ব মই অঁ এড্ৰেছটো মই কৈ দিম আৰু এই মই পেমেণ্টটো কৰি দিম আৰু বস্তুটো ডেলিভাৰী দি যাব লাগিব খালি অঁ অঁ ঠিক আছে মই হোৱাটছাপত এড্ৰেছটো দি আছোঁ আপুনি বিলটো আপুনি মই যিকেইটা বস্তুকেইটা বিলটো আপুনি বনাই দি দিব মই পে'মেণ্টটো কৰি দিম লগালগ অঁ ঠিক আছে অঁ হ'ব